অ হয় হয় আম আছে বাৰু পকা আম

মিঠা টেঙা লাগে আৰু অ অ আছে আছে

অ আছে আছে হয় অ অ হয় হয় অ কি বুলিলে আছে আছে অ পকা মিঠায়ে অ এই ৰস বৈ যায় কাটিলেই একদম পুৰা বৈ যায় আৰু অ ভাল ভাল মিঠা ও অ কোৱাচোন অ অ

কি বুলিলে

নাই সেইটো অ সেইটো নাই অ কোৱা অ হ'ব হ'ব অ হ'ব মই